অঁ হেল্ল' অঁ এই কি বুলি কৈছিলে বাৰু

আচ্ছা ৰ'ব দেই এই আপুনি কিমানটামান টাব ৰাখিছে আচ্ছা আপুনি ইনেই এতিয়া চিজনেল হেয়িবোৰ লগাবনে ফুলবোৰ অঁ আচ্ছা আচ্ছা মোৰ ইয়াত এতিয়া বৰ্তমান আছে এনেকৈ হেৰি চিজনেলৰ ভিতৰত এইবিলাক তগৰ তাৰপাছত আকৌ এই ডালিয়া তাৰপাছত কপৌ চপৌ কপৌ ফুলটো আপুনি ওলমাই থ'লে হেৰিত দিবপৰা যাব কিন্তু গছ অলপ মানে হেৰিত দিলে ভাল অঁ অঁ অঁ অঁ তাৰপিছত গোলাপ দিব পাৰে গোলাবৰো কেবাবিধৰো আছে কেইবাটাক ৰঙৰ অঁ হয় হয় হয়

অঁ সেয়াও পাব অঁ হয় হয় এতিয়া মোৰ অলপ আছে ভাল ভাল হেৰি আছে আছে হয় অঁ অঁ অঁ আপুনি আহিব আপুনি যিটো যেতিয়াই সুবিধা পাব আহিব আহি পেলাই লৈ যাব মোৰ এই ধেৰ হেৰি আছে এ আপোনাৰ আমাৰ মানে মানুহো আছে অঁ লৈ লৈ যাব পাৰিব হ'ব বাৰু দেই মই এই হেল্ল' অঁ অঁ কিবা কৈছিলেনি আপুনি অঁ আছে আছে তেন্তে আপোনাক ভালকৈ একদম ধু অঁ অঁ অঁ অঁ বাৰু বাৰু বাৰু অঁ হ'ব অঁ অঁ অঁহ